আজি দহদিন মানৰ আগতে এটা বজাৰৰ পৰা মিক্সাৰ কিনি আনিছিলোঁ কিন্তু এইটো এটা মহা বিপদতহে পৰা যেন লাগিছে কাৰেণ্টৰ বিলো বেছি উঠে ভাল বুলি আনিলো এতিয়া সেইটো বেয়াহে হৈছে বস্তু এটা পিচিবলৈ ল'লেও কাৰেণ্টটো নাথাকে আৰু অন্যহাতে মছলা পিচিবলৈ হ'লেও পাংখাখন কেতিয়াবা ভাঙি যায় গতিকে আধাতে কেতিয়াবা লাইন গুছি গ'লে আমাৰ কাম সমাধা নহয়